আমাৰ গাঁৱত পানীৰ বিভিন্ন উৎস আছে সেইবোৰৰ ভিতৰত নদী জান জুৰি পুখুৰী খাল বিল নদ নদী কোৱা দমকল এইবোৰ এই সকলোবোৰ উৎসতে বছৰত গোটেই বছৰ পানী উপলব্ধ হৈ থাকে এইবোৰত কোনো দিনে পানী শেষ হৈ নাযায় সেইকাৰণে আমাৰ গাঁৱৰ মানুহখিনিয়ে পানীৰ কাৰণে কেতিয়াও কেতিয়াও পানী পানীৰ বাবে কেতিয়াও ক'তো বিচাৰি যাবলগা নহয় বা কিনি খাব লগা নহয় এই উৎসসমূহ থকাৰ পৰা আমাৰ গাঁৱত বহুত বেছি সুবিধা হৈছে আমাৰ গাঁওখনৰ মানুহ মানুহবিলাকে এই উৎসখিনিৰ পৰা পানী নি কেনে তেওঁলোকৰ ঘৰুৱা যিবোৰ কাম বন থাকে কাম থাকে সেইবোৰত ব্যৱহাৰ কৰে আৰু ব্যৱহাৰ কৰে